মোৰ অঞ্চলত থকা বিখ্যাত চিনেমা হলটো হৈছে হাউচফুল আৰু মই কিমান সঘনাই চিনেমা চাবলৈ যাওঁ মই কোনো সময় বা কোনো দিন তেনেকুৱা নহয় যেতিয়া চিনেমা এখন মোৰ